হেল্ল' এইটো বৰদুমচাৰ ট্ৰেভেল এজেঞ্চি হয়নে অঁ হয় মই এই কঠগুড়িৰ পা ক'লোঁ মানে মোক কাইলৈ এখন গাড়ী লাগিছিলে মানে ফুৰিবৰ কাৰণে হয় হয় শদিয়া ফালে যাম বুলি ভাবিছিলো নাই দিনটো কাৰণে লাগে ব বিশেষ দীঘলীয়াকৈ নালাগে বাৰু এদিনৰ কাৰণে লাগে অঁ হয় পোৱা হ'বনে ঠিক আছে মই কাইলৈ যিহেতু অলপ হেৰিকৈ লাগে মানে মোৰ পৰিয়ালটো যাম গোটেই পৰিয়াল সহকাৰে যাম যিহেতু হেৰি কাৰণেও মোক অলপ ভাল গাড়ী এখন লাগে মানে ফুৰা চকা অলপ ষ্টেণ্ডাৰ্ড টাইপত

কিমান পৰিব এইটো গাড়ীখন পোন্ধৰশ অঁ হ'ব হ'ব ঠিক আছে বাৰু মই ঠিক আঠ মান বজাত পোৱাকৈ লাগিব

আপুনি এজন ভাল ড্ৰাইভাৰ পঠাব মানে যাহা তাহ এই খাই বৈ চলোৱা বা ড্ৰিংছ কৰি মানে চলোৱা মোক ড্ৰাইভাৰ তেনেকুৱা নালাগে অলপ ষ্টেণ্ডাৰ্ড টাইপৰ যাব লাগিছে বা দূৰলৈ যাব লাগিছে সেইটো কাৰণে ভাল এজন ড্ৰাইভাৰ পঠালে ভাল হয়

হয় আপুনি খালি পলম নকৰিব মই যিটো সময় বিচাৰিছোঁ সেইটো সময়তে পালে ভাল হয় আৰু গধূলি যিমান পাৰোঁ মই সোনকালে ঘূৰি আহিবলৈ চেষ্টা কৰিম মানে অলপ আলহী খাব যাব লগীয়া আছে যিহেতু হয় হয় ঠিক আছে আশা কৰিলো তেতিয়াহ'লে আপোনাৰ আৰু মই বেলেগ বিচাৰি নাথাকোঁ আৰু ঠিক আছে ঠিক আছে হ'ব